যিহেতু আমি কিবা এটা ড্ৰেচ পিন্ধিলে কিনিলে মানে ড্ৰেচটো কিনিলে অকল ড্ৰেচটোৱে পিন্ধিব পাৰিম কিন্তু কুৰ্তিটো ল'লে কুৰ্তিৰ লগতে পেণ্টটোও ল'ব লাগিব মানে এক্সট্ৰা খৰচ এটা ওলাই যায় গতিকে সেইটোৱে ড্ৰ'বেকচ হৈ যায় আৰু